অ হেল্ল' অ অ তাকে কিমানদিন লাগিব জানো ইমান বেছি দিগদাৰ হৈছে ইমান শব্দ অ অ বোকা হৈছে তাকেই কিমানদিন হ'ব আৰু এমাহমান চলিব চাগৈ আৰু অ অ সেইটোৱেই ইমান লাহে লাহে কামবোৰ কৰিছে আৰু ইমান শব্দ শব্দ কাৰণে বহুত দিগদাৰ হৈছে অ পঢ়োৱা শুনোৱাও দিগদাৰ হৈছে ল'ৰা ছোৱালীক অ স্কুললৈ ওলাই মেলি যাব নোৱাৰি বজাৰলৈ যাব নোৱাৰি ইমান বোকা

অ অ সেইটোৱে

ঠিক আছে অ দিয়ক